ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ লেণ্ডমাৰ্ক হৈছে যেনেকে ভাৰতৰ ভিতৰতে হওঁক বৈষ্ণুদেৱী মন্দিৰ কেদাৰনাথ তাৰ পিছত গ'ল্ডেন টেম্পুল পাঞ্জাৱত আকৌ অসমতেই এতিয়া নতুনকে আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ স্থাপিত হৈছে কামাখ্যা মন্দিৰ যেনেকৈ কাজিৰঙা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নামেৰি হওঁক মা মাজুলি হওঁক মাজুলি মহাদ্বীপ বুলি কোৱা হয় অসমৰ ভিতৰত তেনেকৈ বহুতো লেণ্ডমাৰ্ক আছে যি ভাৰতক আকৰ্ষণ কৰি তুলিছে